দৰং জিলা এখন প্ৰথমতে এখন বিশাল জিলাই আছিল কিন্তু সময়ৰ লগে লগে ঊনৈচশ তেষষ্ঠি চনত দৰঙৰ পৰা শোণিতপুৰ জিলাখন পৃথক হয় আৰু দুহেজাৰ চাৰি চনত ওদালগুৰি জিলাখন পৃথক হয় দৰং জিলা এটা ঠেক সমভূমিৰে আগুৰি আছে যি হিমালয় পৰ্বত আৰু অসম ৰাজ্যৰ উত্তৰ পূৰ্বাঞ্চল অংশৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ নদীৰ মাজত মাজত অৱস্থিত দৰং জিলাৰ বৰ্তমান ঠাইখন পুৰণি কামৰূপ হিন্দুৰ ৰাজত্বৰ অন্তভুৰ্ক্ত আছিল মহাভাৰতত ঐতিহ্য হিচাপে ষোল্ল ষোল্ল শতিকাৰ আৰম্ভণিতে যেতিয়া কোচ ৰজা নৰনাৰায়ণে এই জিলাখন তেওঁৰ শাসনত সোমাই লয় তেতিয়াৰ পৰাই দৰঙৰ জিলাৰ পুৰণি

বংশৰ বলি নাৰায়ণক ধৰ্ম নাৰায়ণৰ নাম দি কোচ ৰাজ্য দৰঙৰ ৰজা পাতে কোচ ৰজাসকলৰ ৰাজত্ব কালত দৰঙৰ শাসন কেন্দ্ৰ আছিল মনমোহনপুৰ বা হাউলী আছিল সোতৰশ বিয়ান্নব্বৈ চনত ছেপ্টেম্বৰ মাহত দৰঙৰ ৰজা কৃষ্ণ নৰনাৰায়ণ কেপটিন ৱেলছ আৰু

লেফ্টেনেণ্ট ইউলিয়াম উইলিয়ামছনৰ নেতৃত্বত যুদ্ধৰ বাবে অহা

আৰু কোম্পানীৰ ব্যৱসায়িক প্ৰস্তাৱ মানি ল'বলৈ বাধ্য হয় কৌশলৰ লগতে সন্ধি সন্ধিৰ অবৈধ বৈধ চৰ্ত পোৱাৰ

তিৰাশী চনত তেজপুৰখনেই দৰঙৰ সদৰ হৈ থাকে এক জুলাই ঊনৈশ তিৰাশী খ্ৰীষ্টাব্দত তাৰিখ এতিয়াৰ দৰঙৰ দৰং দৰঙৰ গঠন হয়

হোৱা কৃষক বিদ্ৰোহসমূহৰ অন্যতম আৰু ঐতিহাসিক বিদ্ৰোহ হৈছিল পথৰুঘাট কৃষক বিদ্ৰোহ দৰং জিলাৰ ইংৰাজৰ

বহু কৃষকে প্ৰাণ আহুতি দিছিল এই ঠাইখিনি বৰ্তমান পাথৰুঘাট নামেৰে জনাজাত দৰং জিলাৰ এই এক ঐতিহ্যপূৰ্ণ স্থান ইয়াত কৃষক শ্বহীদ স্মৃতিক্ষেত্ৰ আছে এইখিনি হ'ল দৰঙৰ ইতিহাস